মানে শৈশৱতে একেবাৰে সৰু থকা দিনবিলাকৰ কথা আৰু মানে ঘৰত ল'ৰা নাছিল গতিকে মানে ল'ৰাৰ কাম যিখিনি আছিল ল'ৰাৰ কাম যিখিনি আছিল চব মানে মই কৰিছিলোঁ দেউতাৰ লগত যতে ত'তে গৈছিলোঁ আৰু দেউতাই মানে জংঘলত মানে কুপবিলাক লৈছিল কাঠৰ কুপবিলাক ট্ৰাকত যায় লগতে মই যাওঁ গৈ পেলাই মানে মই খৰিবিলাক গোটাওঁ মানে মোৰ সেইবিলাক খুব চখ মানে ল'ৰা মানুহৰ দৰে কামবিলাক কৰি ফুৰিবলৈ মোৰ খুব চখ গছত উঠোঁ তামোল গছত উঠোঁ তাৰপিছত গছত উঠোঁ আৰু যিবিলাক ল'ৰা মানুহৰ কাম সেইবিলাক কৰি মই মানে সদায় সুবিধা কৰি দিছিলোঁ মাহঁতক দোকান বজাৰ যোৱা চব ময়ে কৰিছিলোঁ দোকানত গৈ পেলাই কিছুমান দোকানীক অশান্তি কৰিছিলোঁ তাৰপিছত আকৌ যিদিনাখন আকৌ দেউতাৰ লগত মানে বজাৰলৈ যাওঁ তেতিয়া আকৌ মই দেউতাৰ পিছফালে লুকাই থাকোঁ তেতিয়া দেউতাই মানে কয় আৰু মোৰ ছোৱালীজনীক কিবা কৰিছা তোমালোকে মোৰ ছোৱালীজনী কিয় লুকাই আছে কৈছে সোধকচোন দাদা কি কৰিছে এই চাউলবিলাক আহিলে পেলাই দিয়ে দালিবিলাক আহিলে পেলাই দিয়ে চিৰাবিলাক পেলাই দিয়ে এইবিলাক কৰে তাৰপিছত আৰু মই তাৰ পৰাই টিকটিককৈ ঘৰটো ওচৰতে আছিলে দৌৰ মাৰি ঘৰলৈ আহোঁ তাৰপিছত আৰু সেই তেনেকুৱা এবাৰ ৰাতিপুৱা মৰ্ণিং মানে ৰাতিপুৱাতে মৰ্ণিং ৱাক কৰিব গৈছোঁ বৰদেউতা খুৰাৰ ল'ৰা ছোৱালীবিলাকক চবকে লৈ মেলি তাতে এটা সৰু ভাইটি এটা আছিল সি ভালকৈ খোজ কাঢ়িব নোৱাৰে বেঁকা ভৰিখন মধুৰীআমবিলাক একদম বেংগোলী বস্তি এটাৰ মানে বাৰীৰ ভিতৰত সোমাই ৰাতিপুৱা আগদিনাখন চাই গৈছোঁ এই মধুৰীআমবিলাক মানে আমি কাইলৈ ছিঙি খাম আৰু চব সোমাই পেলাই ছিঙি ভাঙি ল'লোঁ সেই বেৰখনৰ ভিতৰতে ভাইটিটো সোমাই থাকিল ওলাব নোৱাৰা হ'ল আকৌ বেক কৰি গৈ তাক টানি আঁজুৰি লৈ আনিছোঁ আনি পেলাই তাক আকৌ সেই ৰাস্তাতে আকৌ পতি চতি বান্ধি দি ঘৰলৈ আনিছোঁ তেনেকুৱা কিছুমান মানে এনেকুৱা কাম কিছুমান কৰিছিলোঁ আমটো লৰি আছে কেতিয়া সৰিব ৰাতিপুৱা কেতিয়া উঠিম যাম তেনেকুৱা মানে যিবিলাক মানে মেমৰী মানে সেইবিলাক পাহৰিব নোৱাৰোঁ আজিকালি ল'ৰা ছোৱালীয়েতো সেইবিলাক নায়েই ৰাতিপুৱা উঠি গছৰ তলত নাযায় মৰ্ণিং ৱাক নকৰেই শুয়ে থাকে কিন্তু আমি এনেকুৱা ধৰণৰ হেৰিবিলাক কৰিছিলোঁ আমাৰ মনত আছে আমি জঁপিয়াই জঁপিয়াই খেলিছিলোঁ আমি মাৰ্বল খেলিছিলোঁ আমাৰ খেলনা বস্তু নাছিল আমি বাঁহ দুডালৰ সতে জঁপিয়াই জঁপিয়াই খেলিছিলোঁ আমাৰ লগ ভাগবিলাক সেই বৰদেউতা খুড়া হঁতৰ ল'ৰা ছোৱালী সেইটোৱে আমাৰ এটা দল এটা আছিল আমি সদায়ে একেলগে ফুৰিব যাওঁ পাৰ্কত খেলোঁ ওচৰতে পাৰ্ক এখন আছিলে গধূলা হৈ গ'লেও ঘৰ পাহৰি যাওঁ মানুহে আহি খবৰ দিয়ে অ'ই মাহঁতে ৰখি আছে ঘৰলৈ যোৱা গৈ আছোঁ খুড়া গৈ আছোঁ তেনেকুৱা ধৰণৰ খেলাবিলাকো খেলিছিলোঁ কিন্তু আজিকালিৰ ল'ৰা ছোৱালীবিলাকে আৰু ক'ত এনেকুৱা খেলে বহুত ডাঙৰ ভি আই পি খেল আমাৰ তাতে মাক বাপেকে ছাপোৰ্ট কৰে যায় আমাৰতো সেইবিলাক তেনেকুৱা ধৰণৰ একোৱেই নাছিল সেইবোৰ মনত ৰাখিবলগীয়া কিছুমান আমাৰ শৈশৱৰ কিছুমান কথা আৰু উভতি গ'লে আমাৰ আকৌ সেইবোৰ দিনলৈ খুবেই বেয়া লাগে আমাৰ লগৰ ছোৱালীবিলাক ইমান ভাল আছিল লগৰ ছোৱালী এজনী গাঁৱলীয়া অকণমান কাষতে আমি গৈছোঁ কটাৰীখন লৈ তাই যায় কুঁহিয়াৰ খেতিলৈ ব'ল আমি কুঁহিয়াৰ খেতিলৈ যাওঁ কুঁহিয়াৰডাল কাটোঁ কাটি তাতে আমি খাওঁ আকৌ শাক চাক বুটলি লৈ আনো আমি সিহঁতৰ ঘৰতে আমি খালোঁ বলোঁ আহিলোঁ তেনেকুৱা ধৰণৰ আমাৰ বান্ধৱীবিলাক আছিলে এতিয়াও আছে আমাৰ সেই বান্ধৱীবিলাক ওচৰে পাঁজৰে গুৱাহাটীতে কিন্তু সেই দিনবিলাক আমাৰ বহুত ভাল লগা আছিলে খুব ভাল লাগিছিলে আৰু মা দেউতাৰ কথাও শুনিছিলোঁ আমি আমি তেনেকৈ মন যায় ৰাতি আমাৰ মাহঁতক কওঁ আমি আজি কলপাতত ভাত খাম মায়ে সেইদিযনা স্পেচিয়েলি কলপাত কাটি আনি আমাক ভাত দিয়ে মানে সেই তেনেকুৱা ধৰণৰ মানে সৰুকালৰ কথাবিলাক দেউতাৰ লগত বজাৰত যাওঁ পঢ়ি থাকোঁতে আমি নপঢ়োঁ ৰখি থাকোঁ দেউতা কেতিয়া বজাৰৰ পৰা আহিব আমালৈ কিবা লৈ আহিব যেতিয়া দেউতা আহি পালেহি তেতিয়া আমাৰ একদম মানে মনটো ভাল লাগি গ'ল যে দেউতাই আমালৈ কিবা আনিছে তেতিয়া আমাক চবকে দিয়ে দিলে আমি সেইবিলাক খাওঁ যেনে কি দিয়ে বুন্দিয়া ভুজিয়া পেকেট কৰি কৰি লৈ আনিব আমাৰ পাঁচজনী ছোৱালী আছিল চবলৈকে আনিছিল খাই কৰি লৈ তেতিয়া আমি পঢ়াত মন দিওঁ সেই তেনেকুৱা কথাবিলাক কেতিয়াবা ঘৰত বহি বহি ভাবিলে বহুত দুখ লাগে সেইবিলাক আমাৰ বহুত ডাঙৰ মেমৰী আৰু একোটা একোটা আমি পাহৰিব নোৱাৰোঁ আৰু আকৌ যদি কেতিয়াবা উভটি যাওঁ খুব বেয়া লাগে আমাৰ সেই দিনবোৰ ইমান ভাল আছিলে সেই দিনবিলাকতেই যদি আমি থাকিলোহেঁতেন এই আৰু ভাল লাগে আৰু পুৰণা কথাবোৰ মনত পৰিলে